হেল্ল' অঁ কোৱাচোন অঁ হয় হয় অঁ কোৱাচোন হয় হয় অঁ অঁ অঁ হয় আমাৰ মানে কি হয় তাঁতৰ মুগাৰ কাপোৰটো আমি গাঁৱতে মানে মুগাটো পোহেই ঘৰতে সূতাটো সূতাটো কটা হয় অঁ তাৰপিছতহে সূতাটো তৈয়াৰী কৰাৰ পিছতে আমি ববিন কৰি ঘৰতে ববিন কৰি তাঁতখন লগোৱা হয় মানে ঘৰতে প্ৰস্তুত কৰা হয় আৰু আকৌ এৰী সূতাতো হ'লেও এৰীটো আমি ঘৰতে এৰী পলু পুহি মানে ঘৰতে সূতা কাটি আকৌ কাপোৰটো সেনেকৈয়ে বোৱা হয় অঁ হয় হয় আমাৰ এতিয়া প্ৰতিটো মুগাৰে মানে এৰী মূগাই হওক বা বৰ মূগাই হওক নুনিয়েই হওক ঘৰতে পুহি নুনিখিনিও হ'লেও ঘৰতে তৈয়াৰী কৰা হয় কাপোৰ হ'ব ঠিক আছে হ'ব দিয়া ফোন কৰিবা